অ হেল্ল' ৰতন দা হয়নে

তাকে এতিয়া আমিও এতিয়া মানে ও অ তাকে আমিওতো আপোনাৰ মানে ভাল ভাল বস্তু নাপাওঁ এতিয়া আমিও মানে মানে বেলেগৰ পৰা পাইকাৰী ৰেটত আনিবলগীয়া হয় আকৌ কাষ্টমাৰক লাগে ভাল মাল লাগে এতিয়া আমি দিব নোৱাৰোঁ এতিয়া আমি এতিয়া এনেই খাই আছোঁ এতিয়া কমপ্লেইনো খাই আছোঁ কালি তাকে ভাবিছোঁ কি কৰা যায় আমি

ওম আৰু এইবিলাক কাষ্টমাৰবিলাকে মানে মানে মানে বুজি নাপায়তো আমাৰ মানে কষ্টবিলাক বুজি নাপায়

হয় তাকে এতিয়া ও তাকে আমাৰ গোটেই মানে দোকানী সন্থা তাকেই ভাবিছোঁ এতিয়া কি কৰা যায় মানুহবিলাকক এতিয়া মানে বুজনি দিব পৰা নাই

ওম ওম

অ অ ঠিক আছে